ফুটবল বা আন খেলতকৈ ক্ৰিকেট বেছিকৈ ভাল পোৱাৰ কাৰণ ক্ৰিকেট সঁচাকৈ আজিৰ যুৱ প্ৰজন্মই ক্ৰিকেটটো বহুত ভাল পায় কিয়নো ক্ৰিকেটাৰ ভাল ক্ৰিকেটাৰ অসমৰ পৰা এতিয়া বহুকেইজন ওলাইছে যেনেকৈ ৰিয়ান পৰাগ ৰিয়ান পৰাগে অসমৰ হৈ খেলি নেশ্যনেল লেভেলতো খেলি এটা ভাল নাম অৰ্জন কৰিছে আৰু তাকে দেখিকেনে আমাৰ বৰ্তমান যুৱ প্ৰজন্মই খুব উৎসাহিত হৈছে আৰু সেই গতিকে তেখেতক চাই আমাৰ যুৱ প্ৰজন্মই ক্ৰিকেট খেলিবলৈ বিচাৰিছে আৰু ক্ৰিকেটৰ এতিয়া ভাল ভাল আমাৰ যিটো আমাৰ স্পৰ্টছ মন্ত্ৰীয়ে বৰ্তমান ক্ৰিকেট ক্ৰিকেট খেলৰ ভাল ভাল ষ্টেডিয়াম গঢ় লৈ উঠিছে অসমতে বহুতকেইখন ক্ৰিকেট ষ্টেডিয়াম এতিয়া গঢ় লৈ উঠিছে সেই গতিকে ছাত্ৰ ছাত্ৰীসকলে অঁ ছাত্ৰ ছাত্ৰী আহিছে আমাৰ যুৱ প্ৰজন্মই ক্ৰিকেটৰ প্ৰতি আগ্ৰহী হৈছে আৰু মই ভাবোঁ যে ক্ৰিকেট এটা ভাল স্বাস্থ্যৰ কাৰণেও এটা ভাল খেল আৰু ক্ৰিকেট খেলটো বৰ্তমান সৰুৰ পৰাই আমাৰ যুৱ প্ৰজন্মক যদি ক্ৰিকেটৰ এটা ভাল এটা পৰিৱেশ দিয়ে ত' আমাৰ ৰিয়ান পৰাগৰ নিচিনা বহুত যুৱক ওলাব আৰু সেই সেই যুৱকেই আমাৰ এই অসমৰ কাৰণে নাম কঢ়িয়াই আনিব আৰু সেই ক্ৰিকেট খেলৰ ক্ৰিকেট খেলৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মই যাতে আগবাঢ়ি যায় সেই এই সেইকাৰণে আমাৰ বৰ্তমান চৰকাৰে কিছুমান নতুন নতুন ব্যৱস্থা হাতত লৈছে যে যিহেতু বৰ্তমান বিদ্যালয়বিলাকত এতিয়া ইস্পৰ্টছৰ কাৰণে কিছুমান ফাণ্ড মুকলি কৰি দিয়ে আৰু সেই ফাণ্ডৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কিছুমান অনুষ্ঠান অনুষ্ঠানবিলাক খেল মহাৰণ যেনেকৈ খেল মহাৰণৰ পৰা ভাল ভাল শিশুসকলক সেই সেই খেলৰ মাধ্যমেৰে গোটেই অসমবাসীয়ে চিনি পায় আৰু সেই খেল খেলিয়ে কিছুমানে ভাল ভাল পষ্টত চাকৰি পাবলৈও সক্ষম হৈছে